হয় কওক মই শুনি আছোঁ ভালে আছোঁ হয় কওক

হয়

তেখেতৰ কণ্ঠত যিটো যাদু আছে সেই যাদুৰে গোটেই অসম নহয় ভাৰতবৰ্ষ নহয় পৃথিৱীৰ বিভিন্ন দেশতে তেখেতে গান পৰিৱেশন কৰি অসমীয়া যিটো সংস্কৃতি এই সংস্কৃতিটোৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল আৰু তেওঁৰ সুললিত কণ্ঠৰে গোটেই দেশপ্ৰেমৰ গীতেৰে মাতৃৰ মানে দেশমাতৃক তেখেতে বচাই ৰখাৰ কাৰণে আৰু দেশ মাতৃৰ সন্তানসকলক মানে সদায় সজাগ আৰু সচেতন কৰাৰ কাৰণে তেখেতৰ যিটো কণ্ঠ এই কণ্ঠটো অতি অতি আগ্ৰহী আছিল আৰু লগতে তেখেতে অসমৰ কৃষক বনোৱাসকলৰ মুক্তিৰ কাৰণে অসমীয়া জাতিটোৰ স্বদেশপ্ৰেম জগাবৰ কাৰণে এনেকুৱা ধৰণৰ বিভিন্ন তেখেতে তেখেতৰ গানত আমি উপলব্ধি হোৱা দেখা যায় তাৰোপৰি তেখেতে তাৰমানে অসমৰ যিটো শিল্পকলা এই শিল্পকলাটোক জীয়াই ৰখাৰ কাৰণে আৰু অসমীয়া জাতিটোৰ যিটো প্ৰধানকৈ কৃষিজীৱী মানুহসকলক যিটো আমি এতিয়াও অৱহেলা বা অনাদৰ কৰি আছোঁ এই সকলক আদৰ কৰাৰ কাৰণে তেখেতে যিটো সমাজ ব্যৱস্থাত ঘটি আহি আছিল এই অৱসান ঘটাৰ কাৰণে তাৰমানে কৃষকসকলক তেখেতে আগশাৰীৰ স্থান দিয়াৰ কাৰণে আই মাতৃক যাতে কৃষকসকলে এটা ভাল স্থান পায় সুকীয়া আদৰ পায় তাৰ কাৰণেও তেখেতৰ বৈপ্লৱীক গান কিছুমানেৰে কৃষকসকলক আগশাৰীলৈকে আনিছিল আৰু লগতে অসমীয়া জাতিটোৰ অসমীয়া জনজীৱনত অসমীয়া কৃষ্টিত ভূপেন হাজৰিকাৰ অৱদান অতি অন্যতম অতি অন্যতম বুলি এই কাৰণেই কৈছোঁ যে তেখেতেই বিভিন্ন সময়ত বিভিন্ন স্থানত আমাৰ অসমৰ বাহিৰে ভাৰতবৰ্ষত আমাৰ আমাৰ অসমীয়া ভাষাটো প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণে লগতে শংকৰ মাধৱৰ যিটো কৃষ্টি শংকৰ মাধৱৰ যিটো সংস্কৃতি এই সংস্কৃতিবোৰ প্ৰচাৰ কৰাৰ কাৰণেও আমাৰ হাজৰিকাদেৱে যত্ন আৰু চেষ্টা কৰি আহিছে আৰু তেখেতৰ চেষ্টা যত্ন আৰু তেখেতৰ প্ৰচাৰ আৰু প্ৰকাশৰ কাৰণেই আজি অসমৰ বিভিন্ন স্থানত লগতে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত আজি অসমীয়া ভাষাটোৱে বা অসমীয়া সংস্কৃতিটোৱে আদৰ লাভ কৰিছে আৰু কিবা সুধিবনে কওকচোন

হয় হয় অঁ ৰ'দালি

হয় হয় মানে হাজৰিকাদেৱে তেখেতৰ কণ্ঠত যে আপুনি জানে যে তেখেতে আচলতে যদিও অসম সন্তান বা অসমৰ এজন সুযোগ্য সন্তান তেওঁ অসমৰ বাহিৰেও তেওঁ কলিকতাত বিশেষকৈ নিয়াৰিকৈ বাস কৰিছিল গতিকে সেইকাৰণে কলিকতাৰ বঙালীসকলেও তেওঁক এতিয়াও কি কয় আমাদেৰ ভূপেনদা বুলি কয় তেখেতে অকল অসমীয়া বোলছবিৰ জন্ম দিয়াৰ বাহিৰেও মানে প্ৰযোজনা প্ৰচলন মানে প্ৰয়োজন কৰাৰ বাহিৰেও তেওঁ কেইবাখনো হিন্দী বঙালী একেদৰে উৰিয়া ছবিকে মানে কণ্ঠদান কৰিছিল আৰু লগতে তেওঁ কেইবাটাও ভাৰতৰত্নৰ পৰা আৰম্ভ কৰি কেইবাটাও ভাল ভাল সেই অৱদানটো তাৰমানে অসমীয়া ভাষা অসমীয়া সাহিত্য অসমীয়া সংস্কৃতিৰ কাৰণে অতি অন্যতম আৰু সেই কাৰণে আজি আমাৰ জালুকবাৰীত ঠিক বিশ্ববিদ্যালয়ৰ সন্মুখতেই ভূপেন হাজৰিকাৰ যিটো অমৰ অমৰ কৃষ্টি এইটো এতিয়াও জিলিকি আছে ৰাখিছে তেখেতে হিন্দী ভাষাতো অতি আছিল লগতে তেওঁ অসমৰ এগৰাকী সুযোগ্য সন্তান মানে আই মাতৃ বুলি ক'ব লাগিব তেওঁ প্ৰতিমা পাণ্ডে তেওঁৰ লগতো তেওঁ বহুতো গান পৰিৱেশন কৰিছিল অসমৰ বিভিন্ন ঠাইত গতিকে সেই ক্ষেত্ৰত গোৱালপৰীয়া যিটো লোককৃষ্টি এইটো তেওঁ ৰাখিছিল অসমীয়া জন জনজীৱনত অসমীয়া জন্মথলীত এই লোককৃষ্টিসমূহ তেখেতে প্ৰচলন আৰু প্ৰচাৰ কৰাৰ কাৰণে ভূপেন হাজৰিকাৰ অৱদান অতি অন্যতম

নিশ্চয় নিশ্চয় ভাল লাগিল হয় ধন্যবাদ